মই ভাল লগা শিল্পী ভালেকেইজনেই আছে যিসকলৰ গীত গাই মই খুব ভাল পাওঁ আৰু শুনি ভাল পাওঁ তাৰে ভিতৰত প্ৰথমজন হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱ আৰু জুবিন গাৰ্গ আৰু গায়িকা হৈছে নীলাক্ষী নেওগ ভাল লগা ভালেকেইজন শিল্পী আছে যদিও আছে যদিও তেওঁলোক তিনিজনক মই আটাইতকৈ বেছি ভাল পাওঁ বুলি ক'ব বিচাৰোঁ প্ৰথমৰ পৰা মই আৰম্ভ কৰিছোঁ ভূপেন হাজৰিকাদেৱৰ কথালৈ তেওঁ মোৰ সৰুকালৰ পৰা এজন প্ৰিয় ব্যক্তি হয় তেওঁৰ ব্যক্তিত্ব তেওঁৰ গান তেওঁৰ চিন্তাধাৰা আৰু তেওঁৰ গানত যিবিলাক শব্দ আৰু তেওঁৰ যিধৰণৰ নিজৰ পৰিচয় বা নিজে যিটো গানৰ যিটো প্ৰকাশ ভংগী সেইটো বিশেষকে মই বহুত ভাল পাওঁ তেওঁৰ তেওঁ শব্দবিলাক নিপুণ আৰু বুজিব পৰা বিধৰ গানৰ যিবিলাক শব্দ আৰু তেওঁ খোলাকৈ নিজৰ মনৰ কথা প্ৰকাশ কৰে তেওঁ নিজৰ জীৱনৰ লগত জড়িত কথাবিলাকো তেওঁ নিজৰ গীতৰ সৈতে যেতিয়া প্ৰকাশ কৰে তেতিয়া চাগে মই কোনোবা এখিনি আৰু বেছি তেওঁৰ গানবিলাকৰ প্ৰেমত পৰোঁ বিশেষকে তেওঁ কয় যে এটি গানৰ মাজেৰে প্ৰকাশ কৰে যে মই এটি যাযাবৰ মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৌৰো নিবিচাৰি নিজা ঘৰ সেই গানটোত যেন এজন মানুহৰ তেওঁৰ জীৱনৰে হওক বা অন্য এজন মানুহৰে জীৱনেই হওক বহুতৰ জীৱনৰ লগত সেই গানটো যেন আঁট খাই পৰে প্ৰতিটো শব্দত প্ৰতিটো সুৰৰ ভাঁজে ভাঁজে যেন তেওঁৰ সেই গানটোৱে যেন এজন মানুহৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিব পাৰে আৰু মানুহে মানুহৰ বাবে গীতটো সেইটো মোৰ খুব প্ৰিয় গীত হয় সকলোবিলাক সঁচা কথাই যেন তেওঁ যিবিলাক সঁচা সত্য এইখন পৃথিৱীত যিবিলাক সত্য সঁচা সেইবিলাক কথাই তেওঁ গানবিলাকৰ মাজত লিপিবদ্ধ কৰে আৰু সেই যেনেকে মানুহে মানুহৰ বাবে গীতটো যে মানুহে মানুহৰ বাবে যদিহে অকনো নেভাৱে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা যদি মানুহে মানুহৰ বাবেই নেভাৱে যদি সহানুভূতিয়ে নাই কোনে ভাবিব মানুহে মানুহে বাবেইতো মানে কেনেকে বুজাম এতিয়া মই তেনেকুৱা ধৰণৰ যিটো মানে মানুহে মানুহক লৈ মেলি যিবিলাক আত্মীয়তা বা যিবিলাক অনুভূতি বা কেনেকুৱা কি ধৰণৰ মানুহৰ মানসিকতাবিলাক বা কেনেকে কেনেকে মানে পাৰি মানে তেওঁক প্ৰকাশ কৰিবলৈ চেষ্টা কৰে এই গীতটিত প্ৰথম চাগে মই পুৰস্কাৰ পুৰস্কাৰ পাইছিলোঁ প্ৰথম মই গাইছিলোঁ ক্লাছ ছিক্স মানত মানুহে মানুহৰ বাবে যদিহে সকলো নাভাবে মোৰ ছাৰ এজন আছিল অৰুণ ছাৰ বুলি অৰুণ গগৈ ছাৰ তেওঁ খুব ভাল পাইছিল সেইদিনা মই এই মানুহৰ বাবে মানুহে মানুহৰ বাবে গীতটি গাওঁতে গতিকে ভূপেন হাজৰিকাদেৱ মোৰ স্মৃতিৰ পাতত সদায় জিলিকি থাকিব চিৰদিনলৈ আৰু এতিয়াও শুনো তেওঁৰ গান সময় পালেই শুনো আৰু তাৰপিছত আহিছিল জুবিন গাৰ্গ জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি চাগে তেওঁৰ নিচিনা অন্য এজন ব্যক্তি চাগে জন্ম নহ'ব অসমৰ সম্পদ ভূপেন হাজৰিকা যিদৰে অসমৰ প্ৰাণস্বৰূপ যিদৰে অসমৰ সাহিত্য সংস্কৃতিলৈ যিমানখিনি বৰঙণি আগবঢ়াই থৈ গ'ল তেনেদৰেই ভূপেন হাজৰিকাৰ পিছতেই জুবিন গাৰ্গক মই মোৰ দৃষ্টিভংগীৰে মোৰ দৃষ্টিত দেখিবলৈ পাওঁ তেওঁ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে বিনা দ্বিধাৰে বিনা চিন্তা বা বিনা অসন্তুষ্টি বা যিকোনো সময়তে মানে নিজৰ গানবিলাক কিপ্ৰকাশ কৰিবলৈ বা গানবিলাক গাবলৈ তেওঁ শংকাবোধ নকৰে তেওঁ এনেকুৱা এজন ব্যক্তি যিজনে বছ মাত্ৰ নিজৰ কথাখিনি প্ৰকাশ কৰে নিজৰ ফিলিং নিজৰ অনুভৱ অনুভূতিখিনি মানুহৰ আগত কোনো ধৰণৰ সংকোচ বা কোনোবাই বেয়া পাব ভাল পাব বা যি যিয়ে যেনেকুৱা ধৰণৰ যিয়েই পৰিস্থিতি নহওক কিন্তু তেওঁৰ নিজে অন্তৰ খুলি নিজৰ গানবিলাক প্ৰকাশ কৰে কোনো ধৰণৰ সংকোচ বা কোনোবাই মানে তেওঁক যে জাজ কৰিব পাৰে হয়তো বহুত মানুহে তেওঁক জাজ কৰে মই কওঁ যে জাজ কৰে কিন্তু তেওঁ এনেকুৱা এজন মনৰ ব্যক্তি ন যিজনে ৰচনা কৰা প্ৰত্যেকটো গীতত মানুহৰ গীতেই মানুহৰ অন্তৰ জয় কৰিব পাৰিছে এনেকুৱা এজন ব্যক্তি জানো আকৌ এবাৰ জন্ম ল'ব তেওঁৰ যিখিনি গান যেতিয়া মানুহৰ দুখ অনুভৱ হৈ থাকে দুখ লাগি থাকে তেতিয়া তাৰ এটা গানেই সেই দুখখিনি আঁতৰাই দিব পাৰে শুনিলে যদি ভূপেন যদি মানে জুবিন গাৰ্গৰ প্ৰিয় ব্যক্তি হয় তেতিয়া তেওঁৰ গান শুনিলে এজন মানুহে বহুতখিনি সান্তনা পায় তেওঁৰ যিখিনি গানৰ শব্দ শব্দবিলাকে দুখৰ সময়ত এজন মানুহক সান্তনা দিবলৈ চাগে মোৰ মতে সেই তেওঁৰ এটা গীতেই যথেষ্ট ফূৰ্তিৰ সময়ত ফূৰ্তি লগা গান গানবিলাকে আৰু ভাল কৰি দিয়ে তেওঁৰ যিবিলাক মানে মন ভাল লগা বিহুবিলাক আছে সেইবিলাক যদি শুনি দিয়ে মানে সোণত শুৱগা হোৱাৰ দৰে তেনেকুৱা ধৰণৰ হয় যেতিয়া ৰাতি নিজান পৰত নিজক অকলশৰে সময় দিবলৈ মন যায় তেতিয়া তেওঁৰ গান এটা শুনিবলৈ যেতিয়া মন যায় তেতিয়া মায়াবিনী ৰাতিৰ কোলাত দেখা পালোঁ তোমাৰ ছবি তেনেকুৱা ধৰণৰ এটা এটা গানেই চাগে সেই ৰাতিটো আৰু সুমধুৰ কৰি তোলে নিজক সময় দিবলৈ জুবিন গাৰ্গ তেনেকুৱা ধৰণৰ গীতেই মোৰ কাৰণে যথেষ্ট আৰু অনুভৱ কৰি পাওঁ মই যে তেওঁৰ প্ৰত্যেকটো গীতত আছে সুকীয়া মাদকতা আৰু সেয়া সকলোৱে জানে আৰু সেয়া তেওঁৰ নিজৰ পৰিচয় হয় পৰিচয়ো হয় আৰু গায়িকা হিচাপে নীলাক্ষী নেওগ অতিকে প্ৰিয় তেওঁৰ সুৰটোৰ কোনো ধৰণৰ বিশেষ অট'টিউন বুলি কয় প্ৰয়োজন নাই তেওঁৰ নিজৰ সুৰ বা তেওঁৰ নিজৰ কণ্ঠই যথেষ্ট এজন মানুহৰ মন মনক শান্তি দিবলৈ বা মনক মানে মনক সম্পূৰ্ণ কৰিবলৈ তেওঁৰ যিটো নিভাঁজ গানৰ শব্দবিলাকৰ সুৰটোৰ যি নিভাঁজ সেইটো মই অন্য গীতিক গায়িকাৰ পৰা বিচাৰি পাওঁ যদিও তেওঁৰ দৰে নাপাওঁ কাৰণ মোৰ তেওঁ বিশেষ তেওঁ মোৰ কাৰণে বিশেষ হয়তো সকলোৰে ভাল লগা বেয়া লগা থাকে মোৰ চাগে সকলোতকৈ বেছি ভাল লগা যেন নীলাক্ষী নেওগ হয় কাৰণে মোৰ বেছি ভাল লাগে মই নাজানো কিন্তু তেওঁৰ প্ৰত্যেকটো গানত যিটো মিঠা মৌৰ দৰে মৌ সনা মিঠা আৰু প্ৰত্যেকটো গানত তেওঁৰ কমন নহয় মানে আজিকালি আজিকালি দিনত ঢেৰ কিবা ঢেৰ গায়িকা ওলাইছে বিভিন্ন ধৰণৰ নৰ্ম সাধাৰণ সাধাৰণকে কিছুমান লিৰিক্স ব্যৱহাৰ কৰি গানবিলাক গায় কিন্তু নীলাক্ষী নেওগৰ যিবিলাক শব্দ মানে সেইটো সুকীয়া মাদকতা এটা বহন কৰে বুলি মই ভাবোঁ মানে মই গম মই ভাবোঁ দুবৰীতে নিয়ৰৰে তেওঁৰ সুৰবিলাকো অন্য গায়িকাৰ সুৰৰ পৰা যথেষ্ট পৃথক মিল থকা অন্য গায়িকাৰ সৈতে মিল মিল থকা যেন তেনেকুৱা ধৰণৰ নালাগে মানে তেওঁৰ নিজৰ ইউনিক বুলি কয় যিটো মানে সুকীয়া ধৰণৰ তেওঁ নিজৰ সুৰটোত তেওঁৰ গানবিলাকত পোৱা যায় যিবিলাক অন্য গায়িকাৰ সুৰত পোৱা পাওঁ যদিও মানে থাকে ন কিছুমান ইজনী গায়িকাৰ লগত সিজনী অকমান মিল থাকে বা ইজনী গায়িকাৰ সুৰৰ লগত অকণমান মিল থাকে শব্দবোৰ মিল থাকে প্ৰতিটো গানত মানে ইমান ৰস বিচাৰি নোপোৱা ধৰণৰ কিছুমান গান আজিকালি মই দেখিবলে পাওঁ কিন্তু নীলাক্ষী নেওগৰ গানত মানে সেইটো নাপাওঁ নিজৰ স্বকীয়তা আছে নিজৰ সুৰটো তাই নিজে সৃষ্টি কৰে তেনেকুৱা ধৰণৰ পাওঁ কাৰণে তাই নিজে সৃষ্টি কৰা নিজৰ সুৰবিলাক প্ৰত্যেকটো সুৰতে বেলেগ বেলেগ নিভাঁজ ঠাঁজ দিয়ে সেইটো কাৰণে মই বিশেষকে ভাল পাওঁ আৰু তেওঁৰ গান গাওঁ খুব ভাল পাওঁ আৰু জানো কোনোবাই এনেকুৱা লাগে যেন তাইৰ সুৰবিলাক মই নিজে মানে নিজেও গান গাওঁ আৰু তেওঁৰ সুৰবিলাকত মানে মোৰ নিজৰ সুৰটো মিলাই যেতিয়া মই প্ৰদৰ্শন কৰোঁ আনৰ আগত তেতিয়া মই যথেষ্ট সুখী হওঁ আৰু সেয়াই মোৰ এইকেইজন গায়িকাৰ বিষয়ে ক'বলগীয়া অ গায়ক গায়িকাৰ বিষয়ে ক'বলগীয়া কথা